অঁ হয় অঁ কওকচোন হয় হয় অঁ এনেইতো ভালেই বাৰু তাইৰ ইমপ্ৰুভ কৰিছে কিন্তু তাই ক্লাছত বৰ বদমাচি কৰি থাকে বদমাচি মানে বেলেগ ইষ্টুডেণ্টবিলাকক দিগদাৰ দি থাকে মানে নাচি থকাৰ সময়তো তাইৰ মানে মনটো বেলেগতহে থাকে অঁ হয় হয় তাকে বাকী এনেই ডান্সত ভালেই মানে ডান্স তাইক কৰিব দিয়া সময়খিনিত তাই কৰে বেলেগে কৰি থাকা সময়খিনিত তাই গৈ কিনে মানে তাইৰ লগকেইটাক দিগদাৰ দিব বা কিবা কৰিব এনেকুৱা কৰি থাকে তাইক অকণমান মানে কিতাপ চিটাপ বেছিকৈ পঢ়িব দিবচোন যাতে মানে অলপ স্থিৰ গম্ভীৰ হয় আৰু বা

তাকে তাকে তাকে তাকে বয়সৰ লগত হৈ যাব পাৰে অলপমান আপোনালোকেও চাব মানে বেছি যদি হেৰি কৰে অলপ গালি চালি দিব বা অলপমান ক'ব যে বোলে মেডামক কৈ দিম ইস্কুলতো কৈ দিম এনেকৈ কৈ দিলে হয়তো অকমান কমিব হয় হয় হয় আৰ্টতো দিব আৰে আৰ্টত দিলে মানে হেৰি হয়তো মানে অলপ মনটো স্থিৰ হয় আৰু ঠিক আছে দিয়ক আপোনাক মই পিছত অকণমান দেৰিকৈ কল কৰিম দিয়ক মই মানে এই এটা প্ৰগ্ৰামত আহিছিলোঁ হয় হয় হয় হয় ঠিক আছে দিয়ক